সাঁতোৰটো সাঁতোৰক এটা ব্যায়াম বুলিও কোৱা হয় সাঁতোৰাতো আমাৰ কাৰণে খুবেই দৰকাৰী আৰু সাঁতুৰিব জানিলে বহুত কাৰণে ভালো অঁ মানে কিছুমান মানুহ সাঁতোৰৰ জহতেই মৃত্যুমুখত পৰিবলগীয়া হয় সেইবাবে সাঁতোৰটো শিকাটো দৰকাৰ আৰু সাঁতোৰ সাঁতুৰিলে আমাৰ কিছুমান ব্যায়াম নকৰিলেও হয় সেই ব্যায়ামবিলাকৰ কাম কৰে আৰু বহুত ব্যায়াম কৰিলে আমাৰ স্বাস্থ্যবোৰ ভালে থাকে আৰু সেইবাবে যিমান পাৰো আমি সাঁতোৰ শিকিব লাগে বা সাঁতুৰিবও লাগে অৰু সাঁতুৰিলে আমি সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰোঁ আমাৰ এই উশাহ নিশাহ লোৱাও বহুত ধৰণে সহায় কৰে আৰু এই মানে এটা ব্যায়ামৰ দৰে কাম কৰে যেতিয়া ই আমাৰ উশাহ নিশাহ লোৱাতো বহুত ধৰণে সহায়ো কৰে সেইবাবে আমি যিমান পাৰো সাঁতুৰিব চেষ্টা কৰিব লাগে আৰু সাঁতুৰিয়ে ভাল পাব লাগে কি হয় তেতিয়া তেনেকৈ সিমান এটা পানীৰ ক্ষেত্ৰত বা ক'ৰবাৰ কিছুমান পানীলৈ গ'লে একো কোনো বিপদো নহয় আৰু উশাহ নিশাহৰ কাৰণে এটা মানে অতি ভাল আৰু সেইবাবে আমি সাঁতুৰিব লাগে